অ হেল্ল' প্ৰভাত অ এই যে কাইলৈ আমি তুমি এপাক আহিবাচোন এই যে তিনিচুকীয়া যে নপুখুৰী পাৰ্কত যে এই অ সেই ইভিনিং ৱাক কৰিব যাম আৰু বহুত দিন লগো পোৱা নাই তাত কেইটামান কথাও পাতিব লাগিব হা অ মানে তিনিটা মান বজাত ওলাব লাগিব আৰু হয় হয় আজিকালি খুব সোনকালে সন্ধিয়া হয় যায়

হয় হয় এই লগতে আকৌ তোমাৰ লগত কোনোবা যাব নেকি হয় হয় এই উদ্যানখন যে আমাৰ এই নপুখুৰী পাৰ্কখন যে আ আগতকৈ খুব ধুনীয়া বনালে অ' হয় হয় হয় তুমি খোৱাৰ খৰচা ল'ব নালাগে বাৰু গোটেই খৰচাখিনি মই মানে বহন কৰিম হয় হয় হয় সেই লগত যদি কোনোবা ওলায় লৈ ল'বা হা অ লৈ ল'বা কোনোবা যদি ওলায় হয় হয় অ খুব ভাল লাগিব আৰু এই লগতে এতিয়া যে যিখন এই নপুখুৰী পাৰ্কত এতিয়া নতুন এ ৰেষ্টোৰেণ্ট আছে অ সেইটো এতিয়া খুব সুন্দৰ ভাৱে বনায় মানে খোৱা বোৱা খুব ভাল ফেচিলিটি আছে তাতে বহি মেলি হয় হয় এ মই সময় পালে কেতিয়াবা কেতিয়াবা যাওঁ আৰু লগৰ যায় অ মোৰ সেই খুব চিনাকী আৰু তেখেত হয় হয় হয় হয় হয় লগে ভাগে তাতে বহিম ধুনীয়াকৈ কথা বতৰা পাতিম হা অ অ অ খালি নোলোৱাকৈ নাথাকিবা আৰু দেই হয় হয় এই তে তেতিয়াহ'লে আকৌ মই বেলেগকৈ কল নকৰোঁ তোমাক অ ঠিক আছে অ ঠিক আছে হ'ব অ অ'কে অ